ধৰক আমি ক'ৰবাত ফুৰিব গৈছোঁ বাইকত বা মটৰচাইকেলত বা যি বুলি কয় আপুনি তাত ফুৰিবলৈ গৈছোঁ তো বাইকখনৰ বা মটৰচাইকেলখনৰ আপুনি কমপ্লিট নথিপত্ৰ থ'ব লাগে যেনে আপোনাৰ নিজৰ নথিপত্ৰৰ বাইকখনৰ যেনেকৈ বাইকখনৰ আপোনাৰ আৰ চি থাকে ইঞ্চুৰেঞ্চ থাকে পলিউশ্যন থাকে আৰু তেনেকৈ আপোনাৰ নিজৰ যেনেকৈ লাইচেঞ্চ থাকে বা নিজৰো ইঞ্চুৰেঞ্চ থাকে ত' এইখিনি ৰাখিব লাগে আৰু পৰাপক্ষত বুলি নহয় এইটো আপোনাৰ একদম মানে থ'বই লাগে যে আপুনি হেলমেট পিন্ধিব লাগে বা যদি আপুনি অলপ বেছি দূৰ ৰাইড গৈছে বা অলপ ৰাস্তা বেয়া তো সেইটো কাৰণে আপুনি নিজৰ যদি ৰাইডিং গিয়োৰছ থয় তেন্তে আপোনাৰ ভাল যদি আপুনি এনে কেতিয়াবা বোলে ৰাস্তা বেয়া আপুনি পৰিলে তেন্তে আপোনাৰ সেই ৰাইডিং গিয়েৰখিনিয়ে বহুতখিনি সহায় কৰে আপুনি দুখ পোৱা আপোনাৰ হাৰ্দি ভঙাত বহুতখিনি মানে ৰক্ষা কৰে তো সেইটো কাৰণে আপুনি যেতিয়া বাইক চলায় বাইকিঙত মানে আপোনাৰ মেক্সিমাম সেইকেইটা বস্তু দৰকাৰী বা বাইকৰ নথিপত্ৰ আপোনাৰ নিজৰ হেলমেট আপোনাৰ লাইচেঞ্চ আপোনাৰ নিজৰ ইঞ্চুৰেঞ্চ বা ধৰক আপোনাৰ বাইকৰ ইঞ্চুৰেঞ্চ বাইকৰ পলিউশ্যন বাইকৰ আপোনাৰ আৰ চি আৰু ধৰক হেলমেটটো ক'লোৱে আৰু ইভাগে ৰাইডিং গিয়েৰ যদি আপুনি পাৰে তেন্তে পিন্ধি ল'ব লাগে